আমি গাৱলীয়া মানুহ আমি খে খেতি ওপৰতে নিৰ্ভৰ কৰোঁ আমি সকলো ধৰণৰে খেতি কৰোঁ শালি শালি খেতিয়ে আহু বাও আও আৰু সৰিহ' আলু আৰু মানে বেঙেনা বিলাহী বেঙেনা বিলাহী আৰু ধৰক কবি সকলো ধৰণৰে খেতি আমি কৰোঁ তাৰ কাৰণে ধৰক বতৰ লাগে আমি বতৰৰ ওপৰত নিৰ্ভৰ কৰিলেতো সকলো খেতি আমাৰ নহয় ধৰক এতিয়া সৰিয়হ খেতি কৰিছে ৰাইজে বা আমিও কৰিছোঁ কিন্তু বতৰ নাই তেতিয়াতো আমি ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱহাৰ কৰি হ'লেও খেতি পানী দিব লাগিব পানী দিব নোৱাৰিলে আমি তেতিয়া ধৰক মানে তাৰ বদলি বিলাহী কৰিলোঁ আৰু ধৰক কবি কৰিলোঁ তাত আমি ঘৰতে বৰিং এটা ক্ষুদ্ৰমান হ'লেও বহাই তাত শাক পাচলিত পানী দিব পাৰোঁ আৰু তেনেধৰণে কৰি আমি গাৱলীয়া মানুহে খেতি পথাৰ ধৰক সকলো কৰিয়ে চলি আছ থাকোঁ আৰু যদি খেতি নষ্ট হৈ যায় তেতিয়া ধৰক মানে অন্য কৰি হ'লেও ঘৰখন চলাবই লাগিব তাৰ বিপৰীতে আমি ধৰক তাঁতশাল পাতোঁ হাঁহ কুকুৰা পোহোঁ আৰু ছাগলী গৰু সকলো বিলাক লৈয়ে ঘৰখন চলিবলগীয়া হয় তাঁত বৈ পেনিও ঘৰখনত বহুত টকা ইনকাম কৰোঁ কৰি তেনেধৰণে ঘৰখন চলাওঁ খেতিৰ বিপৰীতে ধৰক অন্য হ'লেও কৰি ঘৰখন চলিবই লাগিব তেনেকুৱাকৈ ধৰক বহুত মানে খেতি পথাৰ কৰিয়ে আমি চলি আছোঁ